এই ব্যৱসায়ৰ বাহিৰে মোৰ অন্য এক ব্যৱসায়ো আছে মই হাঁহ কুকুৰা পুহোঁ পুহোঁ আৰু হাঁহ কুকুৰা সৰু সৰু পোৱালি কৰি কেতিয়াবা কিনি আনো এটা পোৱালি ত্ৰিছ টকা বা চল্লিছ টকাকৈ কেতিয়াবা আনো মানে দাম কেতিয়াবা বাঢ়ে কেতিয়াবা কমে ত্ৰিছ টকা বা চল্লিছ টকাকৈ এটা পোৱালিত দি আনো হাঁহ হওক বা কুকুৰা আৰু কুকুৰা চাউল ধান দিওঁ খাবলৈ আৰু যেতিয়া ডাঙৰ হয় ডাঙৰ কুকুৰাবোৰত কেজি চাৰে চাৰিশকৈ মই বিক্ৰী কৰোঁ এক কেজি আৰু হাঁহ হাঁহৰ ছশ টকা আৰু কেতিয়াবা চাৰে চশ কৰিও বিক্ৰী কৰোঁ যিহেতুকে হাঁহ হাঁহৰ দাম বেছি আৰু মোৰ মানে মোৰ এই ব্যৱসায়ৰ জৰিয়তে মই আমাৰ গোটৰ সদস্যা বহু বহুকেইগৰাকী সদস্যা আছে আমাৰ গোটৰ তেওঁলোককো মানে উপদেশ দিছোঁ যে হাঁহ কুকুৰা পুহি এনেকৈ উপাৰ্জন কৰিব পাৰি বহুখিনি লাভদায়ক হয় বহুখিনি মানে বহুখিনি উপাৰ্জন কৰিব পাৰি হাঁহ কুকুৰা পুহিয়েই তেওঁলোকো মই উপদেশ দিছোঁ যে আপোনালোকেও এনেধৰণৰ ব্যৱসায় কৰিব পাৰে যিহেতুকে ময়ো কৰোঁ মোৰ লগতে তেওঁলোককো মই উপদেশ দি কৈছোঁ যে মোৰ লগতে কৰিব হ'ব পাৰিব আপোনালোকে এনেদৰে তেওঁলোকক মই এই বুলি দিছোঁ আৰু তেওঁলোকে সহায়ো জনাইছে এনেধৰণৰ ব্যৱসায় কৰিবৰ বাবে আৰু মই এই বিচাৰোঁ যে ইয়াতকৈ অলপ মানে ডাঙৰ কৰাটো মোৰ ব্যৱসায়টো যিহেতুকে বহু মই বিক্ৰী কৰিয়ে আছোঁ বাৰু ব্যৱসায়টো চলি গৈয়ে আছে তথাপিও ইয়াতকৈ অলপ ডাঙৰ কৰিব বিচাৰোঁ আৰু তেওঁলোককো যিহেতুকে তেওঁলোককো যিহেতুকে উপদেশ দিছো লগতে মানে ব্যৱসায় কৰিবৰ কাৰণে আৰু সেইটো এটা খুব মানে লাভদায়ক ব্যৱসায় বুলি মই ভাবোঁ কিয়নো এনেকৈ মই মোৰ ঘৰখন চলি আছোঁ মাহটোত মাহিলীও এনেকৈ ধৰণে উপাৰ্জন কৰি হাঁহ কুকুৰা বিক্ৰী কৰিয়ে মই মোৰ ঘৰখন চলাই আছোঁ গতিকেলৈ এনেধৰণে মই সৰু কিনি আনো নহ'লেও মোৰ ঘৰৰ যিহেতুকে কুকুৰা হাঁহ কুকুৰা আছে তেওঁ সিহঁতে কণী পাৰে আৰু সেই কণীৰে মই সিহঁতৰ উমনি দি পোৱালিয়ে উলিয়াওঁ পোৱালি উলিয়াওঁ আৰু সেই পোৱালি কেতিয়াবা সেই সৰু সৰু পোৱালিবিলাকো বিক্ৰী কৰি দিওঁ কেতিয়াবা যদি মোৰ মানে সৰহকৈ এই মই যেতিয়া উমনি দি কুকুৰাক উমনি দি পোৱালি উলিয়াওঁ সেই সেই সৰু পোৱালিবিলাক কোনোবাই যদি বিচাৰে তেতিয়া বিক্ৰীও কৰি দিওঁ ডাঙৰবিলাকো তেনেধৰণে কেজি কৰি বিক্ৰী কৰোঁ আৰু হাঁহবিলাকো তেনেকে ডাঙৰ কৰি তেনেধৰণে কেজি কৰি বিক্ৰী কৰি দিওঁ আৰু লগতে মোৰ মাহিলী মানে সিহঁতৰ পৰাই উপাৰ্জন হৈ থাকে আৰু ঘৰখন চলিবৰ কাৰণে মোৰ মানে সুবিধা হয় সিহঁতৰ পৰাই যিহেতুকে মই মুঠকৈ তাৰমানে বিক্ৰী দিওঁ বেপাৰীয়ে লৈ যায়হি মুঠকৈ বিক্ৰী দিওঁ কাৰণে ঘৰৰ পৰাই বেপাৰীয়ে লৈ যায়হি সিহঁতক দানা কেতিয়াবা দানা কিনিও খুৱাওঁ আমি ধান চাউলৰ লগতে আৰু আৰু সৰু সৰু পোৱালিবিলাককো তেনেকৈ বহুদিন তাৰমানে গঁৰালতে সংৰক্ষণ কৰি থওঁ যাতে কোনো ধৰণৰ বেমাৰ আজাৰে সিহঁতক চুব নোৱাৰে